হেল্ল'

অঁ হেল্ল' অঁ কি চব্জি লাগে অঁ আচ্ছা আচ্ছা মটৰ আছে মটৰ মটৰ আশী টকা

আশী টকা অঁ আশী টকা কেজি আচ্ছা আহিবচোন আপুনি অঁ অঁ আহিবচোন অঁ পটল আছে জিকা আছে ইচকচ আছে এই কেঁচা জলকীয়া আছে হে ৰঙালাও আছে আহিবচোন কিবা এটা ধৰি দিম বৰ বেছি নলওঁ অলপ কমিছে হেৰিৰ দাম আছে আছে আছে ৰঙালাওৰ দাম এনেইতো ত্ৰিছ টকা লয় কেজি দিয়ক ত্ৰিছ টকা নলওঁ আপোনাৰ তাতে আহিবচোন বাৰু অঁ গোটেইখিনি একেলগে ল'লে বহুত কমত দিম অঁ পাব পাব পাব অঁ জলকীয়াও পাব অঁ অঁ দিম দিম হ'ব আহিব অঁ হয় নেকি অঁ তেতিয়াহ'লে মই আৰু কমত দিম দিয়ক হ'ব অলপ অলপ লৈ দিম বাৰু বৰ বেছি না নলওঁ হ'ব ঠিক আছে হ'ব দিয়ক আহিব অঁ আছে আছে এইবিলাক ভাত কেৰেলা আছে পটল আছে কেঁচা জলকীয়া আছে বৰ বেঙেনা আছে ভলা বেঙেনা আছে অ বিলাহী আছে বিলাহীটোৰ দাম চৰা দাম তথাপিতো দিম কমত আহিব অঁ অঁ গোটেইখিনি দিম বাৰু যদি অঁ অঁ আচ্ছা আচ্ছা হ'ব আছোঁ আছোঁ আছোঁ দোকানত মই সদায় আছোঁ আমাৰতো মাল আনাটো মাল আনা মানুহবিলাক বেলেগ আছে মই সদায় দোকানত বহিয়ে থাকোঁ তেওঁলোকে চিলিপখন দে বছ হৈ গ'ল অঁ অঁ বহুত ধন্যবাদ অহ অঁ অঁ হ'ব হ'ব হ'ব